যোৱা মাহত ভূমিকম্প আহোঁতে টিভিটো এনেকৈ ঠাচকৈ পৰিলে আৰু ওপৰৰ পৰা পৰি পেলাই টেবুলখন ল'ৰি গ'ল টিভিটো ভাগি থাকিলে এ ভাবিলোঁ আৰু নতুন এটাকে লৈ লওঁ এইটো বাটি বুটি থকাতকৈ তাৰপৰা ল'ৰাই ক'লে মা অনলাইনতো অৰ্ডাৰ দিব পাৰি টিভিটো অনলাইনতে অৰ্ডাৰ দিওঁ দি দিওঁ নহ'লে লোৱা যদি মই অ দিয়া বুলি ক'লোঁ সি চালে চাই পেলাই ক'লে মা এইটোকে অৰ্ডাৰ দিওঁ দহ হাজাৰ টকা কিন্তু লগত হোম থিয়েটাৰ এটা আৰু মানে হেডফোন এডাল ৰিম'ট এটা এনেকৈ দিব বুলি ক'লে মই তেতিয়া ভালে পালোঁ মই বোলো দিয়া টিভিটো অৰ্ডাৰ দিলে সাতদিন মানত ডেলিভাৰি দিব বুলি এনেকৈ দেখালে তাৰ পাছত অনলাইন পেমেন্ট দিবলৈ ক'লে তাৰপৰা ল'ৰাই দিলে তাৰপৰা সাত দিনত অহা বস্তুটো নাই নাই নাই নাই নাই এমাহ লাগিলে মোৰ আৰু মনে মনে ভয়ে লাগিছিলে পইচাখিনি মৰা যাব নেকি তাৰপৰা খবৰ কৰোঁতে কৰোঁতে একমাহৰ একমাহৰ মূৰত মানে টিভিটো আহিলে পিছত আহিলে ডেলিভাৰি বয়টোৱে দিবলৈ আহিছে তাৰপৰা এনেকৈ সবে থাকোঁতে এনেকৈ খুলি মেলি চাইছোঁ টিভিটোত মানে এ ভিতৰত না হোম থিয়েটাৰ আছে না ৰিম'ট আছে না হেডফোন আছে একোৱে নাই তাৰপৰা এতিয়া ঘূৰাই দিবলৈও সময় নাই মানে বহুদিন লগাই দিলে ডেলিভাৰি দিওঁতে এতিয়ানো কিনো হেৰি কৰি থাকিম আৰু হ'ব দিয়া এনেকৈ বুলি কৈ পেলাই মই টিভিটো ভিতৰলৈ আনিলো তাৰপৰা লগালে তাৰ পাছত টিভি লগালে আমাৰ আকৌ আগৰ টিভিটোত ধুনীয়াকৈ চাউণ্ডটো মানে অকণমান ভলিউম দিলেই ধুনীয়া চাউণ্ড আহে পিকচাৰ ধুনীয়া তাৰপৰা আকৌ মানে সেইটো ইউটিউবত লগাইও চাব পাৰি গেইমো খেলিব পাৰে আৰু লগাই হেৰিয়াত চিনেমাও চাব পাৰি তাৰপৰা মই আকৌ বোলো বেলেগ চিনেমা এখন চাওঁ অ টি টি লগাই তেতিয়া অটিটিত লগাইছে নাই নালাগে ইউটিউবতো নালাগে মানে ফাংচনবোৰ নাই তাৰপৰা সেইটো নালাগে এইটো ভালকৈ মানে চাব নোৱাৰি তাৰপৰা তেতিয়া মনতে অকণমান বৰ দুখ লাগিলে আইঔ ইমান ধুনীয়াকৈ দেখালে এনেকৈ ভাল দিব বুলি এতিয়া আনিলো এয়াহে অৱস্থা হ'ল দেই মই ভৱিষ্যতে আৰু মানুহক মানে এনেকৈ এনেকুৱা টিভি নল'বলৈ ক'ম আৰু নিজে দোকানলৈ গৈ অকণমান কষ্ট কৰি হ'লেও দূৰ যদিও দোকানলৈ নিজে গৈ পেলাই আনি পেলাই ল'লে অকণমান এদিন কষ্ট হ'ব কিন্তু টিভিটো বহুত দিনলৈকে ভাল হৈ চলিব অন্ততঃ ৱাৰেণ্টিও থাকিব তেতিয়া মানুহে মানে নিজৰ ইমান কষ্টৰ ধনেৰে কিবা এটা মনোৰঞ্জনৰ কাৰণে বস্তু এটা ল'লে অকণমান দুদিন মনোৰঞ্জন কৰিব পাৰিব এনেকৈ অনলাইনত লৈ পেলাই ইমান কষ্ট কৰি লোৱা ধনে মানে বস্তুটো নষ্ট হোৱা বস্তু এটা ল'ব নালাগে এনেকৈ অনলাইনত আৰু বস্তু অৰ্ডাৰ দি টিভি আনিব নালাগে ইমান বেয়া বস্তু